এটা শিশু জন্ম হোৱাৰ ঠিক তিনিদিন পাছত কচু জাল দিয়া এমাহৰ পাছত সুদীৰ আৰু প্ৰায় পাঁচ ছমাহৰ পাছত মুখত ভাত দিয়া বা অন্নপ্রসন্ন আৰু এবছৰ সম্পূৰ্ণ হোৱাত প্ৰথম জন্মদিন অনুষ্ঠিত কৰা হয়